বিয়াৰ দৰে ডাঙৰ অনুস্থানসমূহ মানে অনুস্থানসমূহৰ সময়ত আ তেতিয়া যিহেতু বহুত পৰিমাণৰ মানুহ আহে বহুত সংখ্যক মানুহ আহে এই মানুহখিনিৰ কাৰণে যোগান ধৰিব কাৰণে তেতিয়া বেছি আ খাদ্য লাগে বা বেছি পানী পৰিমাণৰ পানী লাগে তাৰ ফলত আমাৰ নৰ্মেল পানী টেংকীয়েই হওক বা পানী ড্ৰামেই হওক সেইবোৰ দি কাম নচলে সেইবোৰৰ কাৰণে কিবা ডাঙৰ ডাঙৰ অনুস্থানৰ কাৰণে আমি ডাঙৰ ডাঙৰ বৈয়াম বা ডাঙৰ ডাঙৰ ড্ৰাম আনি পেলাই তাতে পানী সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেইবোৰ পানী আমি মটৰ দি উঠাই পেলাই পানীবোৰ পানী উঠাই তাতে ৰাখি থওঁ যাতে মানুহে মুখ হাত ধুবৰ কাৰণে বা হাত ভৰি ধুবৰ কাৰণে সেইবোৰৰ পৰা ইউজ কৰিব পাৰে বা যদি খাবলৈ কাৰণে হওক খাবলৈ কাৰণে আমি তেতিয়া পানীৰ কিনি অনা হয় দুই তিনি লিট মানে লিটাৰৰ লিটাৰৰ চিষ্টেমত বা ডাঙৰ গিলানৰ সহায়ত আমি তেনেকে আনি মানুহক খাবলৈ দি দিয়া হয় বা কেতিয়াবা সুবিধা মৰ্মে মানুহৰ সুবিধা চাই পেলাই আমি কেতিয়াবা পানী বটলো কিনি অনা হয় দহ টকীয়া বিছ টকীয়া সেইটো প্ৰত্যেক মানুহক সেনেকৈ পানী বটলটো দি দিয়া হয় যাতে মানুহে অসুবিধা নাপাওক খোলা পানী খাবৰ কাৰণে সেই তেনেকৈয়ে এইবোৰ ডাঙৰ অনুস্থানত তেনেকৈ পানীৰ ব্যৱস্থা কৰিবলৈ লোৱা হয়